অ হয় বাইদেউ অ আপোনাৰ তাত এনে গাড়ী ভাড়াত দিয়া হয় বুলি গম পাইছোঁ মানে মই এঠাইত যাব লাগিছিলে দীপৰ বিলত দীপৰ বিলৰ পিনে আপোনাৰ তাত ইনে গাড়ী ভাড়াত পোৱা যাব নেকি অ চাৰিজন চাৰিজন মানৰ মানুহৰ কাৰণে হ'ব নেকি বাৰু

সৰু গাড়ী অ সৰু গাড়ীটো হ'লেও হ'ব বাৰু এনে কিমান কিমানকৈ দিয়ে গাড়ী ভাড়াটো এদিনৰ কাৰণে অ হয় হয় এদিনৰ কাৰণেই লাগে বাৰু যদি মানে তাতে গৈকেনে খানাও খোৱা হ'ব ন' তো দিনটোৱে লাগি যাব পাৰে ৰাতিপুৱা গ'লে দিনটো লাগিব চাগৈ অ হয় হয় অ হয় হয় পইচাটো কথা সুধিছিলোঁ কিমানকৈ দিব পাৰিব দিনটোৰ কাৰণে মই কি মৰিগাঁৱৰ পৰাই আহিম বাৰু ওম অ হয় হয় হয় বাকী আৰু ভাড়াটো বাৰু সেইটো বাৰু লগ কৰি লগ কৰিকেনেও জনাব পাৰিব বাৰু একো নাই এ বেছিকৈতো বেছিকৈ খালী নল'লেই হ'ল আৰু ওম ওম হয় হয় অ ঠিক আছে হ'ব দিয়ক নহ'লে